মেলা বুলি ক'লে মই ক'ম মানে আমাৰ সেইখিনিত বিহামপুৰত দুৰ্গা মন্দিৰত দুৰ্গা পূজাটোৱেই ক'ম যেতিয়া মানে আমি সৰুতে আছিলোঁ মানে ক্লাছ ওৱানৰ পৰা তেতিয়া আমি মানে গোসাঁই বনাই যে প্ৰথমতে আমি স্কুলৰ পৰা লেইজাৰ টাইমত তেতিয়াতো লেইজাৰ আছিল এতিয়া টিফিন কয় লেইজাৰ টাইমত আমি লগৰীয়াবিলাকে যে গোসাঁই বনাব ধৰিছে চাব যাওঁ ব'ল তেনেকৈ গৈ আমি মানে গোসাঁই বনোৱা চাওঁ সেই ষ্টেপ বাই ষ্টেপ আমি কৈ থাকোঁ এতিয়া মানে গোসাঁইটোৰ আজি হেৰি কৰিছে মানে আজিকালিহে আৰ্টিফিচিয়েল কৰি বনায় আগতে খেৰৰ জুমুঠি কৰিছিল খেৰৰ আজি আজি মানে খেৰেদি বনাইছে কালিলৈ বোলে মাটি লেপিব এনেকৈ ষ্টেপ বাই ষ্টেপ কোনে আগতে ক'ব পাৰে কোনোবাই যদি দুদিনমান আগতে গ'ল তেতিয়া আৰু সিহঁতৰ মানে কি মই আগতে চাইছোঁ এনেকৈ যাই যাই পিছত অৱশেষত দুৰ্গা পূজা আহি পালে আৰু সেনেকৈ প্ৰত্যেকদিনাই আমি দুৰ্গা পূজা মই যেতিয়া ডাঙৰ হৈ আহিলোঁ তেতিয়া মানে ক্লাছ টেন বা মেট্ৰিক দিয়াত মোৰ মাৰ অসুস্থ হ'ল মোৰ মা অসুস্থ হওঁতে মই মানে ঘৰৰ দ্বায়িত্বখিনি ল'ব লগা হ'ল মোৰ লগৰীয়াবিলাকৰ খং গধূলি মানে মোক কৈ থাকে বোলে তই বোলে সোনকালে আহিবি তোক ৰখোঁতে আমাৰ মানে বহুত টাইম যায় মোক মানে এনেকুৱাকৈ গালি পাৰে মানে ভাবিবই নোৱাৰি মানে সিহঁতে মোৰ কাৰণে যোৱা নহয় মই মানে ঘৰৰ গোটেইখিনি দ্বায়িত্ব লৈ বা সোনকালে আহিব লাগে ভাত ৰান্ধিব লাগে দুবছৰমান সেনেকুৱাকৈয়ে গ'ল কিন্তু আৰু তাত মানে ফাংশ্যন হয় গধূলি সেই ফাংশ্যনবিলাকো চাবৰ কাৰণে গোটেইবিলাকে মানে আৰ এতিয়া সেই বস্তুটো এতিয়াও মানে কি নৱমীৰ দিনা যেতিয়া মানে আজিলৈকে নৱমীৰ দিনা মই মানে যামে যাম আৰু মানে সেই দিনটোত মানে মোৰ এনেকুৱা লাগে সেই যেন মই পাঠশালা স্কুলৰ পৰা সেই চাব মূৰ্ত্তি চাব গৈছিলোঁ সেই অনুভৱখিনি এতিয়াও মোৰ মানে হয় মানে নৱমী পূজাৰ দিনা মানে যামে যাম বা সেইখিনি ল'ৰা ছোৱালীবিলাক মানে বিয়া দিয়াবিলাকো সব আহে সবখিনিক ল'গ পোৱা যায় তেতিয়া আৰু সেই বহুত চল্লিছ বছৰ পিছলৈ উভতি যাই পেলাই মানে বহুত ভাল লাগে